পলহ মানে এইটো কাৰণে মই মাছ নাপালেও মই কোনো আক্ষেপ নকৰোঁ কাৰণ প'লহ আমি এজন দুজনে মাৰিলে আমি নদীসমূহত প'লহ মাৰোঁ কাৰণ এজন দুজন মানুহ গোট নাখায় তাত বিছ পঁচিশজন ব্যক্তি গোট খায় তাত যেতিয়া এজনৰ প'লহত মাছ পৰিব তাত খুব চিঞৰ বাখৰ হয় খুব ফূৰ্তি লাগে নিজৰ নপৰিলেও লোকৰ মাছটোকে আমি পলহৰ পৰা ধৰি দিওঁ তাৰ পিছত ইফালে লাঙি জাল পাতোঁ লাঙি জাল পাতিলেও মানে তাতো মাছ লাগে সেইটো কাৰণে মই মাছ ধৰা পদ্ধতিটো জানোও আৰু ভালো পাওঁ মই নাভাবোঁ যে অহা প্ৰজন্মবিলাকেও এই পদ্ধতিটোকে অৱলম্বন কৰি থাকক নেথাকক তাত কোনো আপত্তি নাই বা আক্ষেপো নাই আৰু জীৱিকা হিচাপত কোনবাই ল'লেও নল'লেও তাতো মোৰ কোনো আক্ষেপ নাই কিন্তু মাছ ধৰা পদ্ধতিটো শিকিব লাগে আৰু সঁজুলিসমূহো জনাটো প্ৰয়োজন